হেল্ল' কোনে কৈছা হয় কাৰ কাৰ হ'ল অঁ অঁ ইলোৰা আচ্ছা আচ্ছা কোৱাচোন কোৱা কি কৰিছা ফোন

অঁ কোৱাচোন কোৱা হয় অঁ কোৱা হয় শুনিছোঁ দিয়া শুনি আছোঁ দিয়া কোৱা অঁ অঁ কোৱাচোন অঁ অঁ ঠিক অঁ মনত পৰিছে মোৰ মনত পৰিছে অঁ হয় হয় ঠিক ঠিক

অঁ বুজিছোঁ দিয়া বুজিছোঁ দিয়া অঁ তুমি ক্লাছত অহা নাছিলা নেকি সেইদিনা ক্লাছত আহিছিলা নে অঁ অঁ অঁ হ'ব দিয়া হ'ব দিয়া ঠিক আছে ঠিক আছে বুজাই দিম অঁ বুজাই দিম তাৰমানে এছাইণ্টমেণ্টটো মই দিছিলোঁ তুমি অহা এসপ্তাহৰ ভিতৰত মোক জমা দিব লাগব হাঁ তো ৰেচমৰ মানে ইতিহাস হাঁ আমাৰ অসমততো জানাই ৰেচমৰ কাৰণে কিমান বিখ্যাত হয়নে নহয় পাট মূগা এৰি এইবিলাক আমাৰ ৰেচমৰে ৰেচমৰ ইতিহাস বুলি কোৱাৰ লগে লগে তুমি কেইটামান দিশ চাব লাগব যে তুমি এছাইণ্টমেণ্টটোত প্ৰথমে লিখিব লাগব যে ৰেচম কি বস্তু হয় না বুজিছা নে ৰেচম মানে কি তাৰপিছত ৰেচমটো ৰেচমটো কিয় ব্যৱহাৰ কৰা হয় হাঁ ক'ত ক'ত উৎপাদন হয় আৰু ৰেচমৰ কেনেকৈ আহিল আমাৰ কোন সময়ৰ পৰা আমাৰ বুৰঞ্জী আছে ইতিহাস আছে এই গোটেই কথাবিলাক ধুনীয়াকৈ লিখিব লাগিব হাঁ থৌগাকৈ লিখিবা আখৰ চাখৰ ভাল হ'ব লাগিব ঠিক আছে হ'ব ঠিক আছে বুজিছা না দে দে দে দে